বিজ্ঞান আৰু কে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যদি মোৰ বন্ধু বা বান্ধৱী কোনোবাই কেৰিয়াৰ বনাব বিচাৰে বা কোনোবা আত্মীয়ই যদি সেই সেইটো বিষয়ত কেৰিয়াৰ বনোৱাক লৈ আগ্ৰহী হয় তেতিয়াহ'লে মই বিজ্ঞান বিষয়টোত গুৰুত্ব দিবলৈ ক'ম যিহেতু আজিকালি বিজ্ঞান নহ'লে চলিবই নোৱাৰি আৰু সেই বিজ্ঞান বিষয়টোৰ ভিতৰত মই ফিজিক্স বিষয়টোক অলপ প্ৰাধান্য দিম কিয়নো আজিকালি ফিজিক্সৰ বহুতো সূত্ৰ প্ৰয়োগ কৰিয়ে বহুতো যিখিনিয়ে মহাজাগতিক পৰিঘটনা সংঘটিত হয় সেইখিনি জানিবৰ বাবে যিখিনি পৰীক্ষা নিৰীক্ষা চলি আছে সেইখিনি ফিজিক্সৰ জৰিয়তে সম্পন্ন হয় গতিকে ফিজিক্স বিষয়টোক মই প্ৰাধান্য দিম আৰু সাম্প্ৰতিক এটা উদাহৰণৰ কথা যদি ক'বলৈ যাওঁ চন্দ্ৰযান তিনি সেইখন নিক্ষেপ কৰা হয় দুহেজাৰ তেইছ চনৰ চৈধ্য জুলাইতে গতিকে ইমান মহাজাগতিক ঘটনা পৰিঘটনাবিলাকৰ যি পৰীক্ষা নিৰীক্ষা চলোৱা হয় সেই অনুপাতে ফিজিক্স বিষয়টো মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ